হয় কৈ অঁ মানে মই সেই নামফাকেলৈ যাম বুলি ভাবিছোঁ জেগাডোখৰ কেনেকুৱা বাৰু

এনেই চাকি তাকি জ্বলাইহি জল হয়

মই জানুৱাৰীমানত যাম বুলি ভাবিছোঁ পৰে পৰিয়ালৰ সৈতে গাড়ী লৈ যাব পাৰিমনে

অঁ হয় পাহাৰ নেকি বাৰু অঁ

হয় এনেই কেইমিনিটমান লাগিব

হয় মই যে ডিব্ৰুগড়ৰ পৰা কৈছোঁ বাৰু

হয় আৰু আৰু ওচৰত তেনেকুৱা প্লেছ ধুনীয়া প্লেছ আছেনে হয় হয়

হয় আমাৰ পৰিয়ালৰ সৈতে যাম আৰু অঁ গাঁৱৰ মানে যাব তেনেকেই গাড়ী এখন ৰিজাৰ্ভ কৰিছোঁ কমেও যাম আৰু

হয় হয় অঁ সেই যেনে পিকনিক প্লেছ সেই পিকনিক খাব পৰা তেনেকুৱা জেগা আছে আৰু হয় হয়

বাকী তোমাৰ ঘৰত ভাল নহ্ হয় তোমাৰ সেই ঘৰত কোন কোন আছে বাৰু হয় ঘৰত সবৰে ভাল আৰু হয় হয় যাম বাৰু মা ভাল আৰু হয় অঁ তোমালোকৰ হয় হয় তোমালোকৰ ঘৰত এই ল'ৰা ছোৱালী কেইজন কেইজনী বাৰু

অঁ অঁ কিমান গৈছে বাৰু নামফাকেলৈ

হয় হয়

হয় হয় ঠিক আছে বাৰু ঠিক আছে অঁ ঠিক আছে